মই চিলাই মেচিন শিকিছিলোঁ চিলাই মেচিন শিকঁতে প্ৰথম এডমিশন লৈছিলোঁ এজনী বাৰ ওচৰত বাজনীৰ ওচৰত এডমিশন লৈ তাত মেচিন শিকাৰ আৰম্ভ কৰিলোঁ আৰম্ভ কৰোঁতেই প্ৰথমতে অকল মেচিন মাৰিব দিছিল মানে ভৰি দি অকল মেচিন মাৰি মাৰি মাৰি মাৰি তাৰ পাছতহে মেচিনত বেজী লগাব দিছিল বেজী লগাওতে বেজী দি পেলাই ভৰি মাৰিব দিছিল ভৰি দি আমাৰ বহুত বেজী ভাঙিছিল ইমান বেজী ভাঙিলোঁ তথাপিও ভালদৰে শিকিব পৰা নাছিলোঁ পোন্ধৰ দিন বিছ দিন বহুত বেজী ভাঙিলে তাৰ পিছত সময়ৰ লগে লগে মানে ধীৰে ধীৰে মানে মেচিন অলপ চলপকৈ জনা জনা হ'লোঁ আৰু জনা হৈ প্ৰথমতে এম্ব্ৰইডাৰী আৰম্ভ কৰিলোঁ এম্ব্ৰইডাৰী আৰম্ভ কৰ এম্ব্ৰইডাৰীটো বহুত সূতা ছিঙিলে বহুত সূতা ছিঙিলে তাৰ পাছত এম্ব্ৰইডাৰী পাৰিলোঁ তাৰ পাছত কাটিং আৰম্ভ কৰিলোঁ মানে ব্লাউজ চিলাই কুৰ্তা চিলাই যেনেকৈ পতিয়লা পেণ্ট মানে চুৰিদাৰ মানে স্কাৰ্ট এইবিলাক চিলাই আৰম্ভ কৰিলোঁ আৰম্ভ কৰি অলপ লাভৱান হ'লোঁ আৰু মেচিন চিলাই আৰম্ভ শিকি মেচিন শিকি লাভৱান হ'লোঁ তাৰ পাছত মই তাঁতশাল শিকিব গ'লোঁ তাঁতশাল শিকি প্ৰথমতে তাঁতশালত মানে মহুৰা মানে সেই কৰিব দিয়ে বাটিব দিয়ে মহুৰা বাটি বাটি প্ৰথমতে শালটো চুবই নিদিয়ে শিকিব সেই গৈছোঁ প্ৰথমতে শাল শিকিবই নিদিয়ে শাল প্ৰথমতে চাব দিয়ে বেলেগে কৰে আমাক চাব দিয়ে এনেকৈ এনেকৈ বহুদিন পাৰ হ'ল বহুদিন গুচি গ'ল এমাহ আমাক শাল চুব দিয়া নাই তাৰ পাছত শালো শিকিলোঁ শাল শিকাওতে বহুত সূতা চিঙে সূতা চিঙিলেও এৰি দিয়া নাই শাল চলাই আছো তেনেকৈ শালৰ শালৰ লগত মেচিন মেচিনৰ লগ মেচিন শিকি শিকি কিবাকিবি কৰি চিলাব পৰা হ'লোঁ তেনেকৈ কামবিলাক কৰি আছো মেচিন শিকোৱাঁতে বহুত বাধা আহিল বাধা মানে সেইটোৱে বেজী ভাঙিলে হ মানে মেচিনত তেনেকৈ হাত থওঁতে হাত ফুটিলে তাৰ পিছত কেঁচি কিমানকেইখন নষ্ট হ'ল তেনেকৈয়ে কাপোৰ কাটতে ইফাল ইফাল হয় সেনেকৈয়ে বাধাৰ সন্মুখীন হৈও কিবাকিবি কৰি মেচিনটো শিকিলোঁ তেনেকৈ শালো শিকিলোঁ বাধাৰ সন্মুখীন হৈও চেষ্টা কৰিলোঁ চেষ্টা কৰি কৰি চেষ্টাৰ কৰি সফল হ'লোঁ বাৰু সফল হৈ এনেকৈ কামবিলাক আৰম্ভ কৰি আছো মেচিন চিলাই বহুত সুখী বৰ্তমানত বহুত সুখী যেনেকৈ বাধা অতিক্ৰম কৰি কামটো আৰম্ভ কৰিছিলোঁ বাধা অতিক্ৰম কৰি কামটো কৰিব পাৰিলোঁ তাৰ কাৰণে বহুত সুখী এতিয়া শালটো ভালদৰে পৰা হ'লে আৰু সুখী হ'ম এনেকৈ কামবিলাক আৰম্ভ কৰি আছো